অ তাক যত্ন ল'ম বুলি ভাবিছোঁ এতিয়া মাজে মাজে আমি তাক বানান বিলাকো শিকাই আছোঁ গণিতো শিকাই আছোঁ নেওঁতাৰো ব্যৱস্থা কৰিছোঁ আমি এতিয়া যিহেতু মইও অলপ পাৰোঁ মাকেও অলপ পাৰে আমি গোটেই অলপ যত্ন ল'ম বুলি ভাবিছোঁ বোলো যত্ন ল'ম মানে আমি বিভিন্ন ধৰণৰ যত্ন ল'ম বুলি ভাবিছোঁ বানানৰ লগতে ছবিখিনিও লাগে গতিকে এতিয়াৰপৰা যদি আমি ছলিটোক প্ৰস্তুত কৰি নিনো আমাৰ পাছত ভৱিষ্যতটো বেয়া হ'ব সেইকাৰণে আমি ছলিটোক যেনেকৈ নহওক আমি ৰুটিন এখান বনাই দিছোঁ পুৱা কি পঢ়িব লাগিব অ ৰাতি কি পঢ়িব লাগিব স্কুলত অহাৰ আগতে অলপ কিবা অলপ হ'লেও পঢ়িব লাগিব আৰু তাৰে লগতে আমি তেওঁক তেওঁক আমি এতিয়াৰ পৰা আমি সতৰ্ক হৈ নাপাম বিভিন্ন বিষয়বস্তুবিলাক আমি ঘৰতো চাম আপোনালোককো ক'ম বোলে এইটো পৰা নাই বা কি অসুবিধা পাইছে আপোনালোকে আপোনালোকে কি অসুবিধা পাইছে আমাক জনাব আৰু আমি কি অসুবিধা পাইছোঁ আপোনালোকক জনাম আৰু সেনেকেই অভিভাৱক আৰু শিক্ষকৰ মাজত সম্পৰ্কটো ভাল হ'লেই আৰু যদি মোৰ ল'ৰাক যদি আগ্ৰহ থাকে তেতিয়া শিক্ষাৰ ব্যৱস্থাটো সফল হ'ব সেইকাৰণে ভাবিছোঁ তাৰমানে আপোনাৰ আৰু আমাৰ মাজত ঘৰুৱা সম্পৰ্কটো ভালে থাকক ভালে থকাৰ লগতে আমি আ ছাত্ৰটোক আমি কেনেকৈ বা ল'ৰাটোক কেনেকৈ আগুৱাই নিবা পাৰোঁ তাৰ ব্যৱস্থা আমি কৰিম বুলি ভাবিছোঁঁ আপোনালোকৰ ফালৰ পৰা চেষ্টা কৰক দে কৰিব লাগিব অ কৰি ল'ম আৰু আমি জানে